পশুপালনত ক্ষেত্ৰত পশুপালনৰ জীৱ জন্তুৰ ক্ষেত্ৰত কিছুমান ৰোগ সচৰাচৰ দেখা পোৱা যায় যেনেকৈ গৰুৰ ক্ষেত্ৰত গৰু ঠেঙৰ খোৰাবিলাকত এই মাটি চাতি লাগি খোৰাৰ এটা ৰোগ হয় খোৰাবিলাক বাঢ়ি যায় আৰু এই খোৰাবিলাক ভিতৰি ভিতৰি মানে পচি যায় আৰু এই খোৰাবিলাক গৰুৰ ক্ষেত্ৰত যদি কাটি মেলি ধুনীয়াকৈ চফা কৰি দিয়া হয় আৰু ভাল জেগাত ৰাখিলে গৰু সোনকালে আৰোগ্য হয় আৰু কুকুৰা হাঁহ এইবিলাক কৰ ক্ষেত্ৰত কুকুৰাৰ চকুত আচিনা দেখা যায়